অঁ বাইদেউ অঁ মই আপোনালোকৰ দোকানৰ ওচৰৰ পৰাই ক'লো আপুনি মোক চিনি পাই বাৰু অঁ মই ৰূপজ্য়োতি বৰাই কৈছোঁ আপোনালোকৰ বাৰু আজি দোকানখন খোলা নে অঁ মই মানে কথা এটা জানিবলৈহে ফোন কৰিলোঁ অঁ আপোনালোকৰ দোকানত বাৰু বাচন বৰ্তনবোৰ পোৱা যাবনে এতিয়া অঁ এতিয়া কি কি বাচন আছে বাৰু তাত অঁ মই কিটচেনৰ বাচন মানে হেৰি লাগে মোক সৰু এতিয়া বৰ্তমান যিটো চচপেন ইউজ কৰিছোঁ সেইটো অকণমান সৰু হ'ল অলপ ডাঙৰ চাই এটা লাগিছিলে মানে চাৰি পাঁচজন মানুহে জোৰা পামনে বাৰু অঁ আৰু কেৰাহী এখনো লাগিছিলে অলপ ডাঙৰ চাইজেই অঁ অঁ মানে চচপেনটোৰ লগত মিলিব পৰাকৈ আৰু অঁ আৰু গিলাচ হ'ব ন গিলাচ বাতি এইবোৰ কাঁহী বাতি অঁ বাৰু বাইদেউ কথা এটা সোধোঁ কিবা অফাৰ চফাৰ চলি আছে নেকি দোকানত এতিয়া অঁ অঁ হয় নেকি অঁ বাৰু এটা কথা আজি যাব নোৱাৰিম অঁ কাইলৈ বা পৰহিলৈ গৈ আছে অঁ খোলা থাকিব ন দোকান অঁ অঁ কিমান টাইমৰ লৈকে খোলা ৰাখে আপোনালোকে অঁ আৰু অঁ অঁ ঠিক আছে বাৰু দিয়ক ধন্যবাদ দেই